আমাৰ লখিমপুৰ জিলাৰ সোঁমাজত থকা এটিম ফিল্ডত বিভিন্ন ধৰণৰ খেল শিকোৱা হয় সেই খেলবোৰ হ'ল বেডমিণ্টন ক্ৰিকেট ভলীবল আদি কৰি বহুতো খেল খেল শিকোৱা হয় আৰু আমাৰ লখিমপুৰ জিলাৰ সলাল গাঁৱত ছোৱালীসকলৰ উন্নতিৰ কাৰণে বহুতো খেল শিকাৱায় থকা হৈছে